গ্ৰন্থমেলালৈ কিতাপ কিনিবলৈ গৈ মই পাইছোঁ কিয়নো কিতাপ পঢ়ি মই ভাল পাওঁ সেইবাবে কিতাপ কিনিও মই ভাল পাওঁ আৰু আমাৰ টাউনত দছ পোন্ধৰ দিনৰ কাৰণে গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয় আৰু তালৈ গৈ বহুত ভাল লাগে কিয়নো তাত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ মানুহ লগ পোৱা যায় দেখিবলৈ পোৱা যায় বিভিন্ন গ্ৰন্থমেলাবিলাকত বহুত বিভিন্ন ধৰণৰ অনুষ্ঠানো কৰা দেখা যায় আৰু গোটেই গ্ৰন্থমেলাখনত গোটেই কিতাপৰ মাজত থাকি বহুত ভাল লাগে আৰু মই গ্ৰন্থমেলালৈ গৈ পাইছোঁ